হেল্ল হয় দাদা এইটো টুমুকী মেডিকেল কলেজ হয়নে হয় মোৰ মানে এটা প্ৰব্লেম হৈছে মোৰ চাৰ্জাৰী এটা কৰিব আছিলে মোৰ মানে কিডনী ষ্ট'ন হৈছে হয় ষ্ট'নৰ চাৰ্জাৰী কৰিব লাগিব হয় হয় হেৰি তাত গৈ পেলাই মই এপইন্টমেন্ট ল'ব লাগিব নে নে কেনেকুৱা কি চিষ্টেম বাৰু হয় হয় এনেই মানে খৰছটো কিমান মান হ'ব গম পাই নেকি আপুনি হয় এনেই মানে হেৰি এনেই ছাৰ আৰু কোন আছে ডক্টৰ কোন আছে তাত ভাল ডক্টৰ কোন হয় হয় হয় হয় হয় ঠিক আছে তেনেহ'লে হয় হয় হয় মই মানে বহুত দিন হ'ল বহুত অসুবিধা পাই আছোঁতো উপায় নাই তাকে মানে পইচা মই কৈছোঁ ওদালগুৰিৰ পৰা

হয় এনেই কিবা ডকুমেন্টছ লাগিব নেকি বাৰু হয় মই ইয়াতে দেখাইছিলোঁ ওদালগুৰিতে দেখুৱাইছিলোঁ বাৰু তাৰপাছত তেওঁলোকে মোক চাৰ্জাৰী কৰিবলৈ কাৰণে কৈছিলে তাৰপাছত মানে হয় এনেই মই টেষ্ট চেষ্ট কৰাইছোঁ বাৰু আকৌ তাতে কৰাব লাগিব নেকি হয় হয় হ'ব দিয়ক হ'ব ঠিক আছে বাৰু দাদা ধন্যবাদ